অঁ আপুনি ৰশ্মি বাইদেউ হয়নে বাৰু আচ্ছা মই এই কথা এটাৰ কাৰণে ফোন কৰিলোঁ এই মানে মই এটা ৰিচাৰ্ছ কৰি আছো আচ্ছা এই আপোনালোকৰ এই যে শিপিনী তাঁতৰ বিষয়ে তাকে আপোনালোকৰ এই তাঁতটো এতিয়া কেনেধৰণে লগাই ক'ৰপৰা সূতাটো আনে তাৰ বিষয়ে কিবা এটা জানিব বিচাৰিছোঁ আচ্ছা

আচ্ছা আচ্ছা আচ্ছা আপোনালোক আচ্ছা আচ্ছা আচ্ছা মই তাকে আপোনালোকৰ সূতাটো কি ধৰণে আপোনালোকে পালন কৰে কেনেকৈ আপোনালোকে কাটে সেই বস্তুটো আমি জানিব বিচাৰি আহিছিলোঁ অঁ আচ্ছা আচ্ছা ঠিক আছে আপোনাক মই পিছত আপোনাৰ লগত ডিটেইলছত কথা পাতিম হাঁ